কালি কে কে ইলেক্ট্ৰণিক্সৰ পৰা ৱান প্লাছৰ মোবাইল এটা আনিলোঁ ইমান ভাল মোবাইল দামটো চাই আচলতে কাম দিছে আৰু চ'ল্ড প্ৰায় চল্লিছ হাজাৰ মানে ল'লেগে কিন্তু ইমানেই ভাল লাগিছে নহয় কালিৰ পৰা মই চলায়ে আছোঁ কণ্টিনিউ চলায়ে আছোঁ দোকানীজনে প্ৰথমতে ক'লে আপুনি মোবাইলটো আপুনি ইয়াতে চাৰ্জ দি ল'ব ফুল চাৰ্জ দি ল'ব ত' ফুল চাৰ্জ দিলোঁ মানে এঘণ্টাতে গোটেই ফুল চাৰ্জ হৈ গ'ল ইমান কুইক চাৰ্জ লৈছে নহয় বেটেৰী বেক আপ ইমানে ভাল আজিলৈকে মই চলাই আছোঁ চাৰ্জত এপ তেতিয়াই যি লগোৱা আৰু এবাৰেই লগোৱা আৰু তাচ্চ ব'ৰ্ডখনো ইমানেই ভাল অকণমান চুই দিলেই সকলোখিনি মানে ঠিক হৈ যায় আৰু ভালদৰে চলি আছে এতিয়ালেকে আৰু বেকৰ যিটো কালাৰ হয় সেইটো মেটেলিক গ'ল্ড কালাৰ এটা আছে মোবাইলটোৰ বৰ ধুনীয়া লাগিছে মেটেলিক গ'ল্ড কালাৰটো আৰু লগতে চাৰ্জাৰটো দিছেই ইয়েৰ ফোনো দিছে আকৌ ডাটা কেবোলটো সেইটোতো দিছেই চাৰ্জাৰ লগতে আৰু দিছে আৰু দেই মোবাইল কাভাৰ এটাও দিছে সেইটো বৰ ধুনীয়া ত' ইমানখিনি ফেচেলিটি পাইছোঁ আৰু প্ৰায় চল্লিছ হাজাৰ মানেই লৈছে সেইটো দামত এই ফেচেলিটিখিনি মানে মোৰ ইউজ কৰি মোবাইলটো ইউজ কৰি বহুত ভাল লাগিছে আৰু এপ্ছবিলাকো মোবাইলটো লগতে দিয়ে পঠাইছে সেইটো এটা পজিটিভ আৰু মোবাইলটোৰ কাৰণে আৰু লগতে এপছৰ লগতে গোটেই যিটো মানে ছাউণ্ড ছিষ্টেম সেই ছাউণ্ড ছিষ্টেমটো যথেষ্টখিনি এইটো হাই ছাউণ্ড ছিষ্টেম এটা ভাল লাগিছে তো ম'বাইলৰ মই কালিৰ পৰা গান বজাই আছোঁ গোটেই ঘৰটোৱে গুমগুমাই আছে মানে ছাউণ্ড ছিষ্টেমটো যথেষ্ট ভাল আৰু লগতে কেমেৰা কোৱালিটি কেমেৰা কোৱালিটিটো ইমানে ভাল বেক কেমেৰা তিনটা মান আছে একদম জুম কৰিলে একেবাৰে দূৰৰ ফ'টো এখনো যদি তোলো নহয় জুম কৰাৰ পাছত ফ'টোখনো ফাটিয়ে যোৱা নাই ত' সেইখিনিত কেমেৰাটো ভাল লাগিছে আৰু ফ্ৰণ্ট কেমেৰাটো কথাটো ক'বই নেলাগে চেল্ফী খুব ধুনীয়া আহিছে গতিকে বেক কেমেৰাটো আচলতে মেইন হয় ফ্ৰণ্ট কেমেৰাটোতো চব মোবাইলতে ভালেই থাকে প্ৰায় ভাল কৰি ল'ব পাৰি কিন্তু বেক কেমেৰাটোৱে বেছি গুৰুত্বপূৰ্ণ এতিয়া বেক কেমেৰা কালি মই কেইবাখনো ফ'টো তুলি চালোঁ দেই একদম দূৰৰ ফ'টো একদম জুম কৰি চাইছোঁ অকণমানো ফটা নাই ডিয়েচেলাৰ কেমেৰাতকে এই মোবাইলটো লোৱাই ভাল আছে বুলিয়ে মই ভাবোঁ আৰু ইমানে বেছি ভাল মোবাইল এটা কালি পালোঁ কে কে ইলেক্ট্ৰণিক্সৰ পৰা বৰ ভাল লাগিছে এইটো এইটোৱে মই তেওঁলোকক ৰিভিউ এটা দিবলৈ যাব লাগিব ভাল লাগিছে চলাই মেলি এই সেইটোৱেই আৰু